অ' হেল্ল' এই মই পাল্লাৰ পৰা কৈছো অ' তাৰমানে মই এখন বাইক চোৰ হৈছিল হৈ পেনে আজি হ'ল দুই দিন হ'ল পাম বুলি বিচাৰি আছিলোঁ নাপালোঁ এতিয়া মোৰ গাড়ীখন আনি দিব লাগিছিলে আপুনি পল্লাৰ চ'কৰ পৰা টু এইট ছেভেন ফাইভ এ দিনৰ আঢ়ৈটা বজাত হৈছিল চুৰ অ' কি কৈছে নাই নাই থোৱা নাই থোৱা আৰু মই তাৰমানে মই পল্লাৰ এই প পল্লাৰ পম্পি বৰ্মনে কৈছোঁ নামটো আপুনি সেই কৰি কাৰণে ৰেজি

অ' মই হোৱাটছএপত দিলে হ'বনে অ' নহয় দক ঠিক আছে দিয়ক